মই পেন কাৰ্ডৰ অফিচিয়েল ৱেবচাইটত গৈ আজিৰপৰা প্ৰায় ত্ৰিছ দিনৰ আগত এখন পান কাৰ্ডৰ বাবে আবেদন কৰিছিলোঁ কিন্তু বৰ্তমানলৈকে মই সেই তাৰ ওপৰত কোনো ধৰণৰ পৰা নাই জানিব পাৰিম নেকি কিয় মোৰ তেনেকুৱা হৈছে হয় মোৰ ওচৰত তাৰ নাম্বাৰো আছে উপযুক্ত নাম্বাৰো আছে যিটো দিব পাৰোঁ ডেট অফ বাৰ্থ আৰু এটা নম্বৰ দিছে যিটো নম্বৰ মানে এপ্লিকেশ্যন এপ্লাই কৰাৰপৰা দিয়ে ইমেইল আই ডিও আছে তো আপুনি মোক জনাব পাৰিব নেকি যে মোৰ কিয় এনেকুৱা হৈছে বা কিয় মোৰ আপডেট পোৱা নাই অঁ হয় মোৰ ওচৰত নাম্বাৰো আছে ডেট অফ বাৰ্থ আছে চৌব্বিছ নবেম্বৰ দুহেজাৰ চাৰি আৰু নাম্বাৰ হৈছে ফাইভ ফ'ৰ টু টু নাইন এইট ফ'ৰ টু টু এইট এইটো নাম্বাৰতে ৰেজিষ্টাৰ আছিল এইটো নাম্বাৰৰপৰাই মই এপ্লাই কৰিছিলোঁ পান কাৰ্ডখন আজিৰপৰা প্ৰায় ত্ৰিছদিনমানৰ আগত কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ আপডেট আহা নাই ইয়াৰ ওপৰত হয় মোৰ পান কাৰ্ডখনৰ যথেষ্ট প্ৰয়োজন হৈছিল সেইবাবে আপুনি চাই চেষ্টা চাই দিয়ক যে কিয় হোৱা নাই বা আপডেট কৰিবলৈ চেষ্টা কৰক যাতে মোৰ পান কাৰ্ডখন পোৱাত সহজ হৈ পৰে যথেষ্ট মোক প্ৰয়োজন হৈছিল পান কাৰ্ডখন হয় নিশ্চয় আপুনি চেষ্টা কৰি চাওক আকৌ এবাৰ মোক দিবলৈ চেষ্টা কৰিব ধন্যবাদ